হেল্ল'

আমি একেলগে নাটকৰ আৰম্ভ কৰোঁ তে নাটক আনিম

অঁ কি নাটক আনিবা অঁ আমি মানে আমি আব আমি আনিম দিয়া

সেইকাৰণেটো আমি তাৰমানে পৰীক্ষা শেষ হোৱাৰ পিছতে আমি আনিম আবাহনকে আনিম আবাহন আনি একেলগে আমি টিকট ছিজনো দিম আগে আগে ছিজনৰ দি দি যাম তাৰপিছত টিকেটৰ কিমান দাম কৰোঁ আমি আলোচনা কৰি ছিজন দি এনেকৈ টিকট বিক্ৰী কৰিব লাগিব অঁ

অঁ ছিজনত কিমান কৰিম বুলি ভাবিছ' মানে আলোচনা কৰি পেলাই ছিজনত কিমানমান কৰিম বুলি মনতে ভাবি আছ' অঁ

আমাৰ কিমান কেইজন মানে গ্ৰুপত কিমান কেইজনমান পোন্ধৰজনেই পাৰিব নেকি ইমান ইমান ডাঙৰ থিয়েটাৰ আনিলে পোন্ধৰজনত হ'ব সেইটো তাৰমানে আমি আকৌ আলোচনা কৰি গোটেইবিলাকে আলোচনা কৰি টিকটৰ দামটো কিমান লাগে ছিজনত কিমানকৈ দিব পাৰি গোটেইখিনি আলোচনা কৰি পেলাই আমি ছিজনৰ আৰম্ভ কৰিব লাগিব প্ৰথমতে ছিজন ঘৰে ঘৰে বা দোকানে দোকানে দিব লাগিব অঁ

আমি সেইটোৱে কৰিম দে গোটেইগিলা আলোচনা কৰিম মিটিংখন পাতি এই পৰীক্ষা শেষ হওক পৰীক্ষা শেষ হোৱাৰ পিছত মিটিং পাতিম মিটিং পাতি গোটেইখিনি আলোচনা কৰি আমি ছিজনটো আগে দি দি আহিম তাৰপিছৰটো পিছত চিন্তা কৰিম আৰু আছে তিনিদিন তিনিদিনেই আছে তিনিদিন আছে আৰু ডাঙৰজনীৰো আছে পৰীক্ষা সেই পৰীক্ষা গোটেইকেইটা হাই ছেকেণ্ডাৰী আৰু এ এই পৰীক্ষা মেট্ৰিক পৰীক্ষাও শেষ হওক চববিলাক আৰু স্কুলৰ ক্লাছ পৰীক্ষাবিলাকো শেষ হওক তাৰপিছতহে আলোচনাটো কৰিব পাৰিম নহ'লেতো আমি এইবিলাকত আগবাঢ়িব নোৱাৰিম নহয়

তেনেহ'লে আমি আৰু ক'তো যাব নোৱাৰিম আৰু যদি নাটক পাতোৱে তেতিয়াহ'লে আমি আৰু ক'ত যাম আৰু যাব নোৱাৰিমে আৰু নাটকখন আগে আনো আনি তাৰ লগত আৰু ফূৰ্তি ফাৰ্তা কৰোঁ

থিয়েটাৰে আনিম আৰ ভালেই আনিম আৰ আনিম যদি আৰু ভালেই আনিম ভাল আনি আৰু লাগে হয়তো টিকটৰ হাৰটো অলপ বেছিকেই দিম সেইমতে আৰু মানে হেৰি কৰিম আৰু আলোচনা কৰিম আৰু কিবা কি মনত কিবা ভাবিছা নেকি অঁ তো আমাৰ ওচৰৰ মানুহবিলাকক মুঠতে আলোচনা কৰি মানে তেওঁলোকে বা মানি লয় নে নলয় সেইবিলাক আলোচনা ভালকৈ কৰিব লাগিব আগতে মিটিং নাপাতাকৈ আলোচনা কৰিব লাগিব অঁ এহোনকেইটাক ল'ব লাগিব

অঁ অঁ দিয়া তেনেহ'লে আমি বিজুৰ লগত আলোচনা কৰি লওঁ আগে দিয়াচোন কেইদিনমান যাওক যোৱাৰ পিছত আমি পৰীক্ষা চৰীক্ষা শেষ হ'লে আগবাঢ়িম আৰু দিয়া তে হ'লে দে গুড নাইট